ধৰ্ম যিকোনো ধৰ্মতে বহুত ধৰণৰ কিছুমান নিয়ম নীতি তাৰ পিছত অনুষ্ঠান তেনে ধৰণৰ থাকে তো সেই অনুষ্ঠানবোৰ উদযাপন কৰিবলৈ যাওঁতে সকলো মানুহ একত্ৰিত হ'বলৈ হ'ব লাগে আৰু আৰু মানুহৰ মাজত কেতিয়াবা মনোমালিন্য থাকিলেও সেই অনুষ্ঠানবোৰত মানুহৰ মনোমালিন্যবিলাক আঁতৰ হৈ যায় আৰু সকলোৱে একত্ৰিত হয় সেইবাবে মই ভাবোঁ যে ধৰ্মই মানুহক একত্ৰিত কৰে আৰু মোৰ হৈছে ধৰ্মীয় উৎসৱ হৈছে সকলোবোৰ পূজাই যেনেকে দুৰ্গা পূজা কালী পূজা বা বিহু আৰু এইবোৰ ধৰ্মীয় উৎসৱ উদযাপন কৰিবলৈ সকলোৱে একেলগে ওলাই আহে সকলোৱে পৰিকল্পনা কৰে যে এই উৎসৱটো আমি কেনেধৰণেৰে পাৰ কৰিম বা কি কি বস্তু ইয়াত লাগিব কি দৰকাৰ হ'ব পইচা আমি কেনেকৈ যোগাৰ কৰিম আৰু আমি কাক কি খুৱাম খোৱাটোতো বহুতেই গুৰুত্বপূৰ্ণ কথা আৰু উৎসৱ বুলি ক'লে মানে খোৱা আৰু তো সেইবিলাক মানুহে একেলগে মিলি যেতিয়া সকলোবোৰ কাম পৰিকল্পনা কৰাৰো সেই পৰিকল্পনা কৰা মতে কামবোৰ সফল কৰি যায় তো মানুহৰ মাজৰ মনোমালিন্যবোৰ গুচি যায় আঁতৰি যায় আৰু মানুহৰ মাজত মিলা প্ৰীতি এক মিলা প্ৰীতিটো বাঢ়ে তেনেধৰণে মই ভাবোঁ আৰু